অঁ চন্দন দোকানত আছনে ভালে আছ অঁ এনেই তোক খবৰ এটা লওঁ বুলি ফোন কৰিলোঁ হয় হয়

অঁ অঁ নহয় বোলো তই মোবাইলটো যে দিলি চেমচাং মোবাইল আৰু তই দামো যিটো ল'লি সেইটো দামত মোক যিটো মোবাইল দিলি ভাল মানে মোবাইলটো মোটামুটি চলাবলৈ অলপ সহজ আৰু একো প্ৰবলেম মই পোৱা নাই এতিয়া মই এবছৰেই হ'ব একো প্ৰবলেম পোৱা নাই সেইকাৰণে ক তোক ধন্যবাদ এটা জনাওঁ থেংক ইউ বুলি কওঁ বুলি ভাবি ফোন এটা কৰিলোঁ চব ঠিকে ঠাকে আছতো ঠিক আছে হ'ব অ'কে